হেল্ল' অঁ বাইদেউ কওক অঁ মোৰ মানে খুব বাইদেউ মানে গেছৰ প্ৰব্লেম হয় মই মানে মই মানে দিনত কেতিয়াবা খাবই নোৱাৰোঁ এনেকুৱা পেটটো ফুলি থাকে আৰু মই মানে যদি বেছিকে অভাৰ যদি ধৰি লওঁক এতিয়া যদি খাই কিনে অকণমান পাঁচ মিনিটৰ পিছত আকৌ যদি খাই দিওঁ তেতিয়া মোৰ অলপ বমি হয় বমি মানে মই যদি অলপ জলাপোৰা খাওঁ তেতিয়া মোৰ বমি হয় বমি বমি কৰিলে অকমান ভাল লাগে অঁ

অঁ অঁ অঁ লিখি লৈছোঁ বাৰু বাইদেউ

টেঙাটো বাইদেউ মই ইমান নেখাওঁৱে আৰু শুই উঠি মই কুহুমীয়া গৰম পানী খাওঁৱে হ'লেও মানে মই খাওঁ যদি মোৰ গেছৰ ইমানেই প্ৰব্লেম নহয় মই মানে যদি মই গৰম পানী খোৱাৰ পিছতো ধৰি লওক মই বহু দেৰিলৈকে একো নেখাওঁৱে আধা ঘণ্টালৈকে তাৰপিছতে মই নেখাওঁৱেই ৰাতিপুৱা কুহমীয়া গৰম পানীৰ খোৱাৰ পিছত মই আধা ঘণ্টা বা এক ঘণ্টাৰ পিছত মই ভাতেই অকমান খাওঁ হ'লেও মোৰ গেছে ইমানে প্ৰব্লেম কৰে নহয় বাইদেউ অঁ অঁ এনি টাইমটো মই বইলে বইলেই খাওঁ মানে মই দাইলততো মানেও তেল নিদিওঁৱেই দাইলটো বইলেই খাওঁ পৰাপক্ষত মানে মই দাইলতে যদি বিলাহী আৰু আলু পিটিকিয়েই মই এনেকে ভাত খাওঁ মানে মই বইল সৰহ ভাগ কিন্তু ৰাতিৰ সাঁজটো মানে কেতিয়াবা মাংস চলে আৰু অঁ হেৰি নহয় মই মানে হেৰি ৰাতি মানে মোৰ কেতিয়াবা খাবলগীয়া হয় আৰু আলহী অতিথি আহি থাকে যে সেনেকে খাবলগীয়া হয় আকৌ এখন চব্জি বনাবলে ইচ্ছা নাযায় অঁ নিজৰ স্বাস্থ্যটোৰ কথা বাৰু ভাবিবই লাগিব এনেকে মই এক্সট্ৰাকে মানে মই জলকীয়া বা মছলা বা তেল এনেকে নেখাওঁ কিন্তু অঁ বাইদেউ হ'ব মই সেইখিনি মানে নীতি নিয়ম পালন কৰিম বাৰু

ও হয় বাইদেউ ঠিক আছে ধন্যবাদ অঁ ঠিক আছে আপোনালে কল কৰিম বাৰু